অঁ হয় কওকচোন অঁ হয় হয় অঁ হয় আমি গোলাঘাটতে ইলেক্ট্ৰিচিয়ানৰ কাম কৰোঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ চিনি পাইছোঁ ৰবীন অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ সম্পূৰ্ণ নতুনকৈ কৰিব আপুনি অঁ অঁ অঁ পাৰিম পাৰিম অঁ অঁ আপুনি অঁ অঁ এই তেনেকৈ এম চি বি আপোনাৰ থাকিব আপোনাৰ দুশ আঢ়ৈশ টকাৰপৰা আপোনাৰ এইটো এম চি বি আপোনাৰ দুই তিনি জেগাত লগাব পাৰিব লগাবলগীয়া হ'ব পাৰে যিহেতু আপোনাৰ অফিচ আপোনাৰ ইলেক্ট্ৰিচিটি কনজিউমৰ ওপৰত ডিপেণ্ড কৰিব অঁ অঁ তাৰপৰা আপুনি এটা ই এল চি বি আৰু এটা আপুনি আৰু এ চি চে চি চলাব নাই অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ পৰা যাব আমাৰ ষ্টৰ আছে ইয়াতে ষ্টৰো আছে অঁ লগতে আমি কম ৰেটত অঁ অঁ পাৰি আমি চবেই বস্তুবোৰ অনা নিয়া কৰিবলৈ আমাৰ গাড়ীও আছে তাৰ সৰু সুৰা চাৰ্জ এটা লওঁ আৰু অঁ অঁ অঁ অঁ অঁ নাই অঁ আপোনালোকৰ অঁ অঁ আপোনালোকৰ অফিচ ৰূম কেইটা আছে তিনিটা ৰূম তিনিটা ৰূমত আপোনাৰ প্ৰায় প্ৰায় পঞ্চাছ হাজাৰমান টকা বিল আহিব অঁ অঁ অঁ মেকানিকেল চাৰ্জ অঁ অঁ অঁ তাৰ বস্তুৰ কাৰণে আপোনাৰ আৰু বিছ হেজাৰ টকা বিছ হেজাৰমান টকা যাব অঁ অঁ অঁ অঁ অঁ অঁ অঁ আপোনাৰ আপোনাৰ অফিচটো কমাৰ্চ কলেজৰ ওচৰতে নেকি অঁ অঁ অঁ অঁ ঠিক আছে অঁ অঁ ঠিক আছে তেতিয়া মই কাইলৈ আপোনাক ফোন কৰিম অঁ সেইডোখৰত গৈ অঁ অঁ ঠিক আছে ঠিক আছে দিয়ক